মইও এগৰাকী প্ৰথম ব্যৱসায়ে আছিলোঁ ব্যৱসায় মানে মোৰ এখন পাণ দোকান আছিলে পাণ দোকানতে মই ব্যৱসায় কৰি পাণ দোকানৰ ব্যৱসায় কৰিয়ে মই ল'ৰা ক্লাছ ফাইভৰ পৰা পঢ়োৱাই এম এম এ এম এ লৈকে পঢ়োৱাই এতিয়া মাষ্টৰ চাকৰি দিলোঁ তাৰ উপৰঞ্চি এতিয়া মোৰ মানুহজনে কৰে মানুহজনে এতিয়া ধুনীয়াকে ঘৰ দুৱাৰ চলাই আছে আৰু ঘৰৰ মাছ মাংস কণী যি লাগে শাক পাচলি ইত্যাদি তেওঁ মোক সেই পাণ দোকানৰ পায় বৰ্তমান ঘৰৰ খৰচ স্বামী চলি আমি পৰিয়ালটো ধুনীয়াকৈ পোহপাল লৈ আছোঁ আৰু সেই হিচাপে মোৰ ভতিজা ভাতিজী ভাগিন আৰু মোৰ ল'ৰাই মোৰ ল'ৰাইও ব্যৱসায়ে কৰিছিলে প্ৰথমতে এতিয়াই চাকৰি পাইছে প্ৰথমতে ব্যৱসায় কৰিছিলে মানে তেওঁলোকে প্ৰথমে জলকীয়া ব্যৱসায় কৰিলে তাৰপিছতে জাৰু ব্যৱসায় কৰিলে তাৰপিছতে কৰিলে গুৰ ব্যৱসায় গুৰ চিৰা চেনী তিল গুৰ এইখিনি ব্যৱসায় কৰিলে কৰি তাৰপিছতে এতিয়া বৰ্তমান সেই স্কুলতে কৰে বাৰু কিন্তু প্ৰথমতে সিও সেইখিনি ব্যৱসায় কৰি মেলিয়ে ঘৰখন পোহপাল দি আছিলে এতিয়া মোৰ ভতিজা এটাই কৰে ভতিজা এটাই বিহু সময়ত মাঘৰ বিহু সময়ত চিৰা আলু দাইল চিৰা আলু মাটিমাহ কাঠ আলু ইত্যাদিকে সি বজাৰত বেচে আৰু প্ৰতি দেওবাৰে শাক পাচলি ঘৰৰ পৰা ঘৰত যিখিনি উৎপাদন হয় সেইখিনিতো আনে আৰু বাকী বজাৰত লৈ কিনে সেই বিক্ৰী কৰি ঘৰৰ নিজৰ মাইকী ল'ৰা ছোৱালী সকলোখিনিকে আৰু পঢ়ুৱাই থাকে মোৰ আৰু এটা ভটিজা আছে সি এখন কাপোৰৰ দোকান দিছে কাপোৰৰ দোকানখনত কাপোৰৰ দোকানখনৰ পৰা সি বহুত প্ৰফিট কৰিছে প্ৰফিট পাইছে এতিয়া তাৰ চাকৰি তাকৰি নাই অকল কাপোৰৰ দোকানখনকে চলাই থাকে কাপোৰ বিভিন্ন ধৰণৰ চাদৰ আজিকালি নতুন নতুন ষ্টাইলৰ চাদৰ মেখেলা ছুৱেটাৰ পৰা আদি কৰি যি কম্বল স্কাৰ্ফ সকলোখিনি তেওঁ আনি বাহিৰৰ কলিকতা দিল্লী তাৰ পৰা ব্যৱ তাৰ পৰা আনে ট্ৰেইন যোগে আনি সেই ব্যৱসায় কৰে আৰু নিজেতো নিজৰ দোকান আছেই তাৰ ওপৰঞ্চিও সেই গাঁৱে গাঁৱে ফেৰি কৰি গাঁৱত বহুত বিক্ৰী হয় গাঁৱৰ মানুহে ব্যৱসায় কৰিছে অসমীয়া ল'ৰা এটাই ব্যৱসায় কৰিছে বুলি সেই তেনেকৈ গাঁৱৰ মানুহ বহুত বস্তু কিনে কিনি তেনেকৈ তাক উন্নতি কৰিছে এতিয়া সেই সেইখিনি ব্যৱসায়ৰ পৰাই সকলোখিনি ঘৰৰ খাৰ খৰচ আচবাব পত্ৰ ল'ৰা ছোৱালী পঢ়ুৱা মেলা পা আদি কৰি সকলোখিনি সেই ব্যৱসায়ৰ পৰা কৰি এতিয়া বৰ্তমান আছে এতিয়া মোৰ এজনী ভণ্টী আছে তাই কৰে ষ্টেচনাৰী ফুলি মণি এইখিনি ব্যৱসায় এইখিনি মৰাণতে আমাৰ হ'লচেল দোকান আছে তাৰ পৰাই বস্তু উঠায় উঠাই নি তাইও সেইভাগে তেনেকৈ ব্যৱসায় কৰি যিখিনি হেৰি কৰিব লাগে ঘৰৰ খৰচ পাতি লাগে সেইখিনি তাই তেনেকৈ কৰি আছে আৰু মোৰ এনেকুৱা আছে মোৰ কুকুৰাৰ ফাৰ্ম খুলিছে মোৰ বোৱাৰীজনীয়ে কুকুৰা এতিয়া বৰ্তমান কুকুৰাৰ পৰা আমি ব বছৰত প্ৰায় পাঁচ ছয় লাখ টকা ইনকাম কৰিব পাৰোঁ অ' কি মাহত পাঁচ লাখ টকামান ইনকাম হৈ যায় গতিকে সেইখিনি হৈছে লোকেল কুকুৰা ধুনীয়াকৈ ঘৰ বেৰ ঘৰ বনাই তাৰ ভিতৰত ভৰাই দানা চানা বেজি চেজি প্ৰথম ছদিনৰ পৰাই কুকুৰা পুলি জন্ম হোৱা ছদিনৰ পাছৰ পৰাই বেজি ডাক্তৰী চিকিৎসা কৰা হয় প্ৰথম ছদিনত আমি বেজী দিয়া হয় তাৰপিছতে আকৌ এমাহত দিয়া হয় তিনিমাহত দিয়া হয় তেনেকৈ দি কুকুৰা বিজনেছ কৰা হৈছে কুকুৰা বিজনেচৰ পৰা আমি প্ৰতি মাহে প্ৰায় পাছ প্ৰতি মাহ প্ৰতি মাহে প্ৰায় পঞ্চাছ হাজাৰ টকাকৈ ইনকাম হৈ আমাৰ আৰু পাঁচ লাখ নহয় ভুল হৈছিলে প্ৰতি বছৰতহে পাঁচ লাখ পাঁচ লাখ মান হয় গৈ আৰু সেইভাগে কৰিয়ে আমি বৰ্তমান যিখিনি ধৰণে চলিব লাগে ঘৰৰ কাম বন কৰি মেলি কুকুৰাক দানা চানা দিয়া মেলা বা আদি কৰি সকলোখিনি কাম চলাই যাওঁ আমি গোটেই পৰিয়ালটো বোৱাৰীজনী আৰু মই সেইখিনি কামতে ব্যস্ত থাকোঁ কুকুৰাখিনি বছৰত এটা মানে হেৰি আহে হাৱা আহে সেই হাৱাটোত কেতিয়াবা মৰে দুই চাৰিটা কিন্তু তেনেকৈ আমি ডাক্টৰৰ ট্ৰিটমেণ্ট কৰি থকাৰ কাৰণে কুকুৰাখিনি সিমান আমাৰ অনিষ্ট নহয় গতিকে মোৰ ঘৰৰ দাদাৰ আছে গৰু আছে গৰু আছে গৰু প্ৰায় ক্ষতি গাই পাঁচজনীমান আছে সেই ক্ষতি গাই পাঁচজনী পৰা পোৱালি প্ৰতি বছৰ এজন তিনিজনীমান ডেৰ বছৰে আছে আৰু দুজনী এবছৰীয়া প্ৰতি বছৰেই সিহঁতি গাখীৰৰ পৰাই বহুত টকা ইনকাম কৰিব পাৰে আৰু সেই ইনকাম কৰি যিখিনি ঘৰৰ আচবাব পত্ৰ লাগে ঘৰৰ হেৰিয়ৰ পৰা বাঁহৰ খুটা ঘৰৰ পৰা এতিয়া পকা ঘৰলৈকে সেই গাখীৰ বেচিয়েই গৰু পোহপাল কৰিয়ে তেওঁ মানে এতিয়া চলাই আছে ঘৰখন গতিকে সেইখিনি প্ৰায় প্ৰায় ব্যৱসায় বোলা বস্তুটো এটা বিৰাট লক্ষী বস্তু ব্যৱসায় চাকৰি কৰা মানুহে যদি ঘৰ চলাব নোৱাৰে নহয় ব্যৱসায় কৰা মানুহে ধুনীয়াকৈ ঘৰ চলায় আৰু ল'ৰা ছোৱালী পঢ়া শুনা খৰচ ঘৰৰ সাপ্তাহিক বজাৰ আদি কৰি ঘৰত সমজুৱা কাম যিমান কৰিব লাগে সকলোখিনি তেওঁলোকে কৰি মেলি চলি আছে বৰ্তমান আৰু আমাৰ ঘৰৰ প্ৰায় মানুহে ব্যৱসায়তে জড়িত আৰু আমাৰ খেতি কৰে খেতি কৰিলেও ধানৰ প্ৰডাকশ্যন বেছি নোহোৱাৰ কাৰণেই আমাৰ ব্যৱসায়ত মন বেছি আৰু ব্যৱসায় কৰিলে সকলোখিনি মানুহে প্ৰায় শতকৰা ছিক্সটি পাৰ্চেণ্ট মানুহে ব্যৱসায় কৰি উন্নতি কৰিব পাৰে ব্যৱসায় লক্ষী ব্যৱসায় কৰি থাকিলে মানে সকলো মানুহে ধুনীয়াকৈ খাই মেলি থাকিব মোৰ ফালৰ পৰা মই এইটোৱে উপদেশ দিব পাৰোঁ যে ব্যৱসায়ে চাকৰি এটাতকৈ ব্যৱসায় যদি ভালকৈ চলে এখন ঘৰ চলিবলৈ একো চিন্তা কৰিব নালাগে কাৰণ মই নিজেই পালোঁ মই নিজে প্ৰায় পোন্ধৰ বছৰমান মই এখন দোকান চলাইছিলোঁ সেই দোকানখনৰ পৰাই মই বুজি পাইছোঁ যে ল'ৰা ক্লাছ ফাইভৰ পৰা এম এ লৈ পঢ়ো এম এ পঢ়ুৱাই চাকৰিলৈকে যিখিনি মোৰ টকা পইচা খৰচ হৈছিলে মোৰ সেই দোকানৰ পৰাই ব্যৱসায় দোকানত অনেক ধৰণৰ বস্তু ৰখা হয় বাৰু পাণ তামোলৰ পৰা আদি কৰি চিপ্ছ টিপ্ছ মৰ্টন বিস্কুটৰ পৰা আদি কৰি মেগাজিনৰ পৰা আদি কৰি সকলোখিনি বস্তু দোকানত ৰখা হৈছিলে আৰু বাতৰি কাকতো মই আমি বিক্ৰী কৰিছিলোঁ আৰু তেনেকৈ কৰিয়ে সকলোখিনি বস্তু বিক্ৰী হৈছিলে ধুনীয়াকৈ বাছ ষ্টেচনত আছিলে আমাৰ দোকান সেই তেনেকৈ ব্যৱসায় কৰিয়ে যিখিনি টকা পাইছিলোঁ সেইখিনি টকাৰে ল'ৰাক পঢ়োৱা খৰচ খোৱা খৰচ আৰু ক'বালৈ ফুৰা চকা ক'বালৈ যোৱা মেলা সকলোখিনি বিয়া সবাহ সমাজ সকাম সমাজৰ সকাম নিকাম বিহু পৰ্ব আদিত তাহাঁতক যিখিনি পইচা খৰচ লাগিছিলে সেই পইচাখিনি আমি ব্যৱসায়ৰ পৰাই সেই দোকানৰ পৰাই হেৰি কৰিছিলোঁ আৰু মোৰ ভতিজাকেইটাইও তেনেকেই ভতিজা ল'ৰাকেইটাইও তেনেকেই ব্যৱসায় কৰিয়ে সকলোখিনি সমজুৱা কাম কৰি আছে ঘৰ চলাইছে ঘৰৰ ল'ৰা ছোৱালী পঢ়া শুনা ঘৰৰ পকা ঘৰ বনোৱা সকলোখিনি কাম তাহাঁতি তাৰ পৰাই কৰি আছে সেইকাৰণে মই ভাবোঁ যে ব্যৱসায়টো ব্যৱসায় যদি ফল ধৰে ব্যৱসায় যদি ভালকৈ কৰিব পাৰে মানুহৰ চাকৰি বাকৰি সেইবোৰ চাকৰি চৰকাৰী চাকৰি হ'লেও চাকৰি কেতিয়াবা দাম নাইকিয়া হৈ যায় কাৰণ কিছুমান মই দেখিছোঁ বহুত চাকৰিয়াল মানুহে জীৱনত একোৱে কৰিব নোৱাৰে কিন্তু ব্যৱসায় যদি কৰি থকা মানুহ হয় সৰু ব্যৱসায়ৰ পৰা মানুহে বহুত ধনী হয় গৈ ব্যৱসায়টো এটা মানুহৰ জীৱনৰ এটা বহুত ভাল বস্তু বহুত লক্ষী হয় ব্যৱসায় সেইকাৰণে ব্যৱসায়ত কৰিব পাৰিলে সকলোৰে কাৰণে ভাল